ৰিকুদা হয়নে আপোনাৰ দোকানৰ পৰা এই আলু পিয়াঁজ তেনেকৈ আনিছিলোঁ বহুত গেলা ওলালে আৰু বহুত দামো ল'লে যে আপুনি অ আৰু দামটো আপুনি বহুত দামটো অলপ কম কৰিব

হ'ব হ'ব তেনেকৈ তেতিয়াহ'লে আলুখিনি ঘূৰাই দিম আপোনাক অ অ ঠিক আছে তেতিয়াহ'লে গোটেইখিনি গেলাই ওলাইছে আৰু বহুত দামো লৈ লৈছে আপুনি অ অ হয় দিমো তেনেকৈ দাম লৈ ল'লে দিমো তেনেকৈ দাম লৈ ল'লে বোলে বহুত আৰু দিম গোটেই ফাটিয়ে থাকিলে অ অ ঠিক আছে হ'ব দিয়ক তেতিয়াহ'লে